অঁ কোন বাৰু অঁ অঁ কোৱাচোন অবিনাশ আছোঁ দিয়া অলপ সময় আছোঁ কোৱাচোন মোৰ এফালে যাবলগীয়া আছিলে কামো অলপ আছে কোৱা কোৱা অঁ কোন জেগাৰ বাৰু

আমগুৰি নহ্ অঁ অঁ কোৱাচোন

অঁ অঁ কিবা অসুবিধা হৈছিল

অঁ নাই হোৱা নেকি মইতো এইটো এপ্ৰোভেল কৰাই দিছিলোঁ কামটো তাত হেৰি কোনে কাম লিখিছেঁ ঠিকাদাৰ কোন জানা নেকি

অঁ মই আকৌ কাম কৰি আছে বুলিহে মই ইমান খবৰ খাতি লৈ থকা নাই নহয় এতিয়া কাক দিছিলে জানো কামটো মই মানে ডাইৰেক্ট ঠিকাড ঠিকাদাৰজনৰ লগত কথা পাতা নাছিলোঁ ময়ো বেলেগ এজনক দিছিলোঁ তেই সি কাক দিলে আকৌ সেইটো মই গম নাপাম নহয় এতিয়া অঁ

সি জানিব লাগে মই তাকে সুধি চাব লাগিব এতিয়া নাই মই মানে এইফালে ভিতৰত আছোঁ অঁ তেওঁ বিজি আছে মই এইফালে আছোঁ মানে ভিতৰত তাকে ওলাই আছোঁ এনেই সেই এফালে যাবলগীয়া আছিলে তাকে ওলাই আছোঁ আৰু অঁ ত' অঁ আমগুৰি কোন দ আমগুৰি কোনফালে বাৰু ৰাইডাং স্কুলৰ ওচৰত নহ্ এনে কিমান কিমান আছিলে বাৰু মানে ধৰি লোৱা এতিয়া দুই কিলোমিটাৰ নহ্ দুই কিলোমিটাৰ কামটো ই সম্পূৰ্ণ কৰি দিয়া নাই কাক দিলে এই মানুহজনৰ কিবা অসুবিধা বেমাৰ চেমাৰ হ'ব পাৰে সেইকাৰণে আহিবও নোৱাৰিব পাৰে আৰু তাকে মই ম মই ক'ম বাৰু অঁ অঁ ঠিক আছে মই ক'ম বাৰু তাক ফোন কৰি মেলি হা ৰাখিছোঁ এতিয়া মোৰ দেৰি হৈছে যাবলৈ হা অঁ অঁ ঠিক আছে হ'ব